আজিকালি সমাজত বাঢ়ি অহা বিভিন্ন বেমাৰবোৰৰ পৰা মুক্ত পাবলৈ আমি সঘনাই ডক্তৰৰ ওচৰলৈ যোৱাৰ সলনি আমি নিজৰ ঘৰতে কিছুমান গছ ৰোপণ কৰি লৈছোঁ যিবোৰৰ পৰা নিজা ঔষধী গুণো আছে মই ৰোপণ কৰা ঔষধী গছবোৰৰ পৰা বিভিন্ন ধৰণে মই সকাহ পাইছোঁ যেনে ধৰক তুলসী গছৰ পৰা কাঁহ হ'লে সকাহ পাওঁ তুলসীৰ এখিলা পাতৰ গুণগত মান ভালেখিনি ওপৰত কাঁহ হ'লে তুলসী খুন্দি খাই মই আমাৰ ঘৰৰ সকলো লোকেই সকাহ পায় ইয়াৰোপৰি পেটৰ বাবে মই মানিমুনি ভেদাইলতা নৰসিংহ আদিবোৰ ৰোপণ কৰি লৈছোঁ আৰু গা বিষবোৰ দূৰ কৰিবলৈও তেজমূৰি নামৰ এবিধ গছ ৰোপণ কৰিছোঁ তেজমূৰি গছজোপাৰো গুণ গুণাগুণ বহু ওপৰত আৰু তেজমূৰি খালে কাহো ভাল হয়

যিহেতু মই ভাবোঁ যে প্ৰকৃতিৰ পৰা লাভ এই ঔষধসমূহ ডক্তৰৰ ওচৰৰ পৰা কিনি অনা এণ্টবায় এণ্টবায়টিকতকৈ অধিক লাভদায়ক কাৰণ মই ভাবিছোঁ যে প্ৰাকৃতিক লাভ কৰা এই ঔষধৰ সমূহৰ পৰা আমাৰ দেহত কোনো বিপৰীত ক্ৰিয়া নহয় সেইবাবে মই প্ৰাকৃতিক ঔষধসমূহক বেছি ফলপ্ৰসূ বুলি ভাবোঁ